হেল্ল' আছো দিয়ক অ' অ' অ' অ' বৰ্তমান হ'লগৈ অ' বৰ্তমান এদিনে এদিন চাওঁ আৰু অ' অকণমান অঁ অঁ হয় হয় দূৰত আছে সেইটো কাৰণে অকণমান এদিন এৰি এদিন দিয়া হয় আৰু আৰু সেইও প্ৰব্লেম এদিন ডেইলি দিব লাগে আচলতে এতিয়া মানে ধৰক মানে কষ্টও নহয় আৰু এদিন এৰি দিলে আৰু আকৌ ছেকেণ্ড দিনা নিদিয়ে নিদিয়া মাত্ৰ কষ্ট হয় কাপোৰ কানিৰ পৰা গা পা ধোৱা হোৱালৈকে আকৌ পাছ দিনাখন কিমান লিটাৰ মানে আপোনাৰ কেতিয়াবা ত্ৰিছ লিটাৰ নকৰে বিছ লিটাৰ ত্ৰিছ লিটাৰ এনেকুৱা ভিতৰত খুব কম পৰিমাণেকে আহে অ' ঠিক আছে বাৰু আৰোণোদয় ৰাইজে পাইছে কিন্তু আমাৰ কিন্তু মানুহজনীয়েও নাই পোৱা পাই আমাৰ মানুহজনীয়েও এবাৰ দিলোঁ কেনচেল কৰিলে আকৌ দিছোঁ এতিয়া কি হয় আৰু আমাক চোন চকুৰেই নাচাই আমাৰ আমি পাবলগীয়া মানুহ আমি কিন্তু সেইটোকে দিয়া নাই কৰিছিলোঁ কৰিছিলোঁ অ' অনলাইনো অনলাইনো কৰিছিলোঁ এবাৰ আমাৰ কি বুলি কয় এজন কিমান আমাৰ কি এম এ চি আমাক তেখেত হেৰি তেখেতসকলকো আমি কাগজ পত্ৰ জমা দিছিলোঁ হ'লেও তাৰপিছত একো এবাৰ আহিছিলে হ'লেও কেনচেল কৰি দিলে কিন্তু কেলে কিয় কৰিলে নাজানো কিন্তু আমাৰ পাবলগীয়া হেৰি আৰু কিন্তু আমাৰ নিচিনা মানুহ ঠিক আছে বাৰু এপাক চাই অ' এপাক চাই কৰি দিলে বেছি ভাল হ'ব নহয় জানো বাৰু আহিবচোন আছে আছে আছে পাবলগীয়া আছে বহুত আছে অ' একদম মানে পাবলগীয়া মানুহ বহুতেই আছে হয় সেইটো কাৰণে হয় হয় অ' গছপুলি বাৰু ধুনীয়াকৈ উঠিছে বাৰু দেই এই মাজতে অকণমান ৰ'দ অঁ ৰ'দ ৰ'দ দিছিলে যে অকণমান হেৰিত পৰি হ'লেও পানী দিয়া হৈছিলে এতিয়া বৰষুণ দুই এজাক পৰিছে কিন্তু সেয়া অকণমান থাকে মোৰ হ'ব যেন লাগিছে আৰু

হয় হয় হয়

ঠিকেই ঠিকা ভাষা নাই বা বৰ্তমান চব চলি দিলে চলাই দিলে আৰু ৰাইজে আৰু যিখিনি আমাৰ হেৰি আছিলে ইয়াত আৰু আমাৰ এইবিলাক লিডাৰবিলাকে আৰু চব চলাই নিলে আৰু যেনিবা এনেকুৱা ইমান অসুবিধা ৰাস্তাৰ প্ৰতি ইমান অসুবিধা নাই বাৰু হয় খালি আৰু এইবিলাক আঁচনিবিলাকে আঁচনিবিলাকহে খালী আমাৰ অসুবিধা হৈ আছে আৰু

খুবেই সোনকালে কৰিব আৰু ঠিক আছে জনাম বাৰু অঁ হ'ব দিয়ক